ভাল প্ৰজাতি চিনাক্তকৰণত বিভিন্ন কাৰক জড়িত হৈ থাকে ইয়াৰ ভিতৰত পৰিবেশতন্ত্ৰ জৈৱ বৈচিত্ৰ আৰু প্ৰজাতিৰ ভূমিকা বুজি পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰৰ সমৃদ্ধি জনসংখ্যাৰ স্থিৰতা আৰু পৰিৱেশগত অৱদানৰ দৰে সূচকসমূহ বিচাৰিব লাগিব লগতে পৰিৱেশ পৰিৱৰ্তনৰ লগত ভালদৰে খাপ খুৱাই লোৱা আৰু সুষম পৰিবেশতন্ত্ৰ বজাই ৰখা প্ৰজাতিৰ কথাও আমি বিবেচনা কৰিব লাগিব যিসমূহ প্ৰজাতিৰ ওপৰত আমি এনেবোৰ বৈশিষ্ট্য় দেখিবলৈ সক্ষম হওঁ সেইবোৰ প্ৰজাতিয়ে ভাল গুণৰ প্ৰজাতি হিচাপে চিনাক্ত কৰা হয় সুস্থ প্ৰাণীৰ লক্ষনসমূহ আমি বিভিন্ন ধৰণে ভাগ কৰিব পাৰোঁ উদাহৰণস্বৰূপে সজীৱ শাৰীৰিক ৰূপ উপযুক্ত ওজন সজাগ আচৰণ চকু স্পষ্ট সুস্থ কূট বা পাখিৰ স্বাভাৱিক উশাহ নিশাহ নিয়মীয়া খাদ্যাভ্য়াস এইবোৰ হৈছে এটা সুস্থ প্ৰাণীৰ লক্ষণ তদুপৰি তেওঁলোকৰ পৰিৱেশ আৰু সামাজিক গোটৰ ভিতৰত তেওঁলোকৰ পাৰাস্পৰিক ক্ৰিয়া কলাপটো সুস্বাস্থ্যৰ ইংগিত দিয়ে উদাহৰণস্বৰূপে যদি কোনোবা এটা জন্তু লগৰীয়াসমূহৰ পৰা আঁতৰি আছে বা অকলশৰীয়াকৈ আছে তেতিয়াহ'লে আমি নিশ্চয় আমি অনুমান কৰিব লাগিব যে জন্তুটো শাৰীৰিকভাৱে ই অসুস্থ প্ৰজাতিৰ স্বাস্থ্য আৰু চিনাক্তকৰণৰ মূল্যায়নৰ বাবে বন্যপ্ৰাণী বিজ্ঞানী পৰিৱেশবিদ বা পশু চিকিৎসকৰ দৰে বিশেষজ্ঞৰ পৰামৰ্শ মই সাধাৰণতে লওঁ সেই পেছাদাৰীসকলৰ হাতত প্ৰজাতিৰ স্বাস্থ্য চৰণ আৰু পৰিৱেশৰ প্ৰভাৱৰ বিভিন্ন দিশ মূল্যায়ণ আৰু বুজিবলৈ বিশেষ জ্ঞান আৰু সঁজুলি থাকেই তেওঁলোকৰ বিশেষজ্ঞতাই সঠিক মূল্যায়নত সহায় কৰে আৰু প্ৰজাতি সংৰক্ষণ আৰু যিটো পৰিৱেশতন্ত্ৰ ব্যৱস্থাপনাৰ বাবে উপযুক্ত ব্যৱস্থা তেওঁলোকে নিশ্চিত কৰি দিয়ে